মোৰ ইচ্ছা আছিল নগাঁও গুৱাহাটী বৰদোৱা বৰপেটা এইবিলাক চাবলৈ বৰ ইচ্ছা আছিল কাৰণ তাত আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ গুৰু জন্মস্থান তাত অতি মনোমোহা দৃশ্যবিলাক সজোৱা আছে ধৰক গুৰু সকল ভক্তসকলে সদায় নাম লয় নাম নামৰ অং অংশগ্ৰহণ কৰিবলৈও মন যায় আৰু নানা ৰকম তাত মানে হেৰিবিলাক ভাৱ ভক্তিবিলাক শিকিবলৈও পোৱা যায় দেখিবলৈও পোৱা যায় তাত আমাৰ গুৰুজনাই বনাই থৈ যিখিনি আৱিৰ্ভাৱ কৰা নামঘৰ আদি আছে সেইসকল সেই নামঘৰবিলাকত প্ৰায় ভক্তসকলে গৈ তাত শৰাই দিয়ে দিয়ে গৈ শৰাই দিয়ে তাত দৰ্শন কৰে কৰি এইবিলাকত ঘূৰি পকি আহি গোটেইখিনি চাই মেলি চাবলৈ মন যায় সেই হেতুকে আমি বৰদোৱা নগাঁও গুৱাহাটী বৰদোৱা ইত্যাদি ঠাইলৈ আমি যাবলৈ ইচ্ছা কৰোঁ কাৰণ তাত সেই ভক্তসকলক লগ পালে আমাৰ মনবিলাক সদায় প্ৰাণজোৰা হৈ উঠে সেইটোকে আমি বৰদোৱা নগাঁও ইত্যাদিলৈকে যোৱা ইচ্ছা কৰোঁ